হয় গাঁৱৰ সেই শৈশৱৰ যিবিলাক আমাৰ পৰিৱেশ আছিলে সেই পৰিৱেশটো খুব মনত থাকিবলগীয়া পৰিৱেশই আছিলে আমি খুব খেলা ধূলা কৰিছিলোঁ গাঁৱত আমি যেতিয়া আমি সৰু আছিলোঁ তেতিয়া স্কুলৰ পৰা আহি পেলাই ভাতকেইটা খাই পেলাই আপোনাৰ পথাৰত গৰু চৰাব গৈছিলোঁ কেতিয়াবা লগৰ ল'ৰাবোৰৰ লগত আপোনাৰ ফুটবল খেলিব গৈছিলোঁ কেতিয়াবা কাবাডী খেলিছিলোঁ খেলা ধূলা কৰি আহি পেলাই ঘৰত কেতিয়াবা দেউতাৰ মাৰ ধৰো খাইছিলোঁ ইয়াৰ মাজতে কেতিয়াবা স্কুল বন্ধ থাকিলে আমি ঘৰত নোকোৱাকৈ দেউতাহঁতে গম নোপোৱাকৈ আমি আমাৰ ওচৰতে দলং আছিলে পুখুৰী আছিলে তাত আমি সাঁতুৰিব গৈছিলোঁ তেনেকে ভালকৈ সাঁতুৰিব পৰাও নাছিলোঁ শেষত গৈ পেলাই লাহে লাহে যেতিয়া সাঁতোৰ শিকিব পৰা হ'লোঁ সাঁতোৰ জনা হ'লোঁ তেতিয়া আমাৰ তাত এখন দলং আছিলে আমি দলঙৰ ওপৰৰ পৰাই কেতিয়াবা সেই পানীত জাঁপ দিছিলোঁ আমাৰ লগৰ ল'ৰাবিলাকে এনেকে আমি দলঙৰ তলত আমি জঁপিয়াই জঁপিয়াই গা ধুইছিলোঁ মাছ মৰাও আমাৰ এটা অভিজ্ঞতা আছিলে আমি মাছো মাৰিছিলোঁ বৰশী বাইছিলোঁ জাল মাৰিছিলোঁ তেনেকে ধৰণে আমি শৈশৱটো পাৰ কৰিছিলোঁ